হয় মই চিলাই কৰি ভালপাওঁ মই চিলোৱা কাপোৰ চাদৰ মেখেলা ব্লাউজ সকলোৱে ভাল পায় আৰু তেওঁলোকে মোৰ এই কামবোৰত সঁহাৰি জনাইছে

মোৰ অভিজ্ঞতাৰপৰা মই নিজেই বুজিব পাৰিছোঁ যে মই এই চিলাই কৰি মই আগুৱাই যাব পাৰিম